মঞ্চত গীত গালে এনেকুৱা এটা বিশেষভাৱে সাহস বাঢ়ে আৰু হাজাৰ শ্ৰোতাৰ মাজত যেতিয়া গীত পৰিৱেশন কৰা হয় তেতিয়া মনটো নিজকে বৰ আনন্দ যেন লাগে তাৰ লগতে গীত গোৱাৰ কিছু পৰিক্ৰমাৰ মাজত ভালো থাকে বেয়াও থাকে বেয়াৰ যিখিনি লক্ষণসমূহ বা যিখিনি ভালৰ হেৰি থাকে গোটেইখিনি যুকিয়াই চাবলৈ যদি যাওঁ মঞ্চত গীত গোৱা হওক হাজাৰ শ্ৰোতাৰ মাজত ভাষণ দিয়াই হওক সকলোখিনি ৰাইজৰ মাজত অৱগত কৰিব পাৰি সাহসৰ প্ৰেৰণা ৰাইজেই যোগায় তদুপৰিও হাজাৰজনৰ মাজত এষাৰ যেতিয়া গীত গোৱা হয় নিজকে বৰ আনন্দ যেন লাগে লগতে ৰাইজৰ প্ৰেৰণাসমূহে বহুত সাহস আৰু উৎসাহ যোগায় তেতিয়া নিজৰ মন প্ৰাণ ভৰপূৰ হৈ পৰে লগতে গীত নিজেও গাওঁ লোকে লোকে গোৱা শুনিও ভালপাওঁ সংগীত জগতখন এনেকুৱা ভাষাৰে বুজাব নোৱাৰোঁ কৈ শেষ কৰিব নোৱাৰোঁ মহান সৃষ্টিকৰ্তাসকলেই গীতৰদ্বাৰাই বহুত মহানুভূতি বাখ্যা প্ৰেৰণ কৰিলে আৰু সেই তাকেই শুনি সৰুৰপৰা ডাঙৰ হ'লোঁ আজিও শুনো গীত আজিও গীত গাওঁ গীতেই মনটো চঞ্চলা আহল বহল কৰি ৰাখে